হয় হয় বাইদেউ কওকচোন কিবা আছিলে অঁ হয় হয় ব্ৰইলাৰ দিব পাৰিম বাইদেউ আপোনাক কিমান কেজি লাগিছিল বাৰু কওকচোন দছ কেজিমান বাইদেউ কা হেৰি নহয় দছ কেজিত বাইদেউ আপুনি দহ কেজি লৈছে এতিয়া মই দুশকেই ধৰিম কেজি আপুনি এতিয়া বাইদেউ কটা মাংস লাগিবনে আপোনাক গোটাকেই লাগিব

হয় হয় বাইদেউ আপুনি মাংস ঠিকেই পাব যদিও আপোনাক লো লোকেল লাগিলেও আপুনি লোকেল পাব বা আপোনাৰ হাঁহ লাগিলেও হাঁহ পাব হয় হয় হয় হয় আৰু বাইদেউ হেৰি এডভাঞ্চ কিবা দিব নেকি হয় বাইদেউ কিবা এডভাঞ্চ কিবা এটা দৰকাৰ হ দৰকাৰ হয় হয় হয় বাইদেউ মোৰ জিপে' আছে আপুনি জিপে' কৰি দিবনি নহ'লে অঁ চাৰিশ মাৰি দিব হয় হয় ঠিক আছে বাইদেউ আপুনি তেতিয়াহ'লে মাৰি দিব আপোনাক পিছে কাইলৈ কাইলৈ কিমানটা বজাত দৰকাৰ হ'ব অঁ ঠিক আছে মই দুটামান বজাত দি দিম আপুনি আহিবনে নে কোনোবা বে বেলেগ আহিব নিবলৈ

ঠিক আছে হয় হয় ঠিক আছে বাইদেউ হ'ব এতিয়া অঁ হয় হয় বাইদেউ আপুনি জিপে'ত যদি দিয়ে মোৰ নাম্বাৰ এই নাম্বাৰটোতে আপুনি জিপে' কৰি দিব পাৰিব ঠিক আছে হ'ব দিয়ক হ'ব অঁ হ'ব